মই হাঁহ কুকুৰা পালন কৰোঁ এইটো মই বাঁহৰে ঘৰ বনাই লওঁ এটা পুৰণা ঘৰ আছে আকৌ এতিয়া পিছত ভৰাইছোঁ প্ৰথমতে মই ঘৰতে হাঁহ কুকুৰা পোৱালি ঘৰকণে উমনি দিওঁ উমনি দিয়াৰ পিছত ওঠৰ বিছ দিনমানৰ পিছত হেৰি কুকুৰা পোৱালি ওলায় হাঁহৰ অকণমান দেৰি লাগে সেইবোৰ আলোচনা হেৰিবোৰ কৰা পিছতে মই গোটেই তলৰডোখৰ চফা কৰি চাফচিকুণ কৰি পোৱালি ডাঙৰ হোৱালৈকে মই দৰৱ পাতি দি গোটেই ভেটেনেৰি হেৰিয়াৰপৰা ডক্টৰৰপৰা অনুমতি লৈ দৰৱ চৰৱ আনি পোৱালি দি গোটেই পোৱালিবোৰ ভালকৈ চাফচিকুণ ঠাণ্ডাদিনত গৰমপানীয়ে গৰমপানী দিওঁ আৰু সদায় দিনে মই পৰিষ্কাৰ কৰি গড়ালটো ৰাখোঁ গড়ালটো পৰিষ্কাৰ কৰি ৰখাৰ পিছত মই পোৱালিখিনিক দুটা ভাগত উলিয়াই দিওঁ এভাগত বেলেগকৈ থওঁ আৰু এভাগত বেলেগকৈ থওঁ ডাঙৰ হোৱা এক কে জি আধা কে জি হোৱাৰ পিছত মই সেইখিনি আকৌ উলিয়াই পিনে আকৌ বেলেগ এটা গড়ালত সোমোৱাই দিওঁ সেই সোমোৱাই দিয়াৰ পিছত মই আকৌ বেলেগ এটা খাপ আকৌ পোৱালি উমনি দি আকৌ পোৱালি উলিয়াওঁ পোৱালি উলিয়াই আকৌ দৰৱ পাতি দি পিনে গোটেই কামখিনি ক্লিয়াৰ কৰি সমাপ্ত কৰোঁ তাৰপিছত তাৰপিছত এই দহ পোন্ধৰ দিনমান মই গেপ্ছ দিওঁ গেপ্ছ দিয়াৰ পিছত এই চূণ চটিয়াই গঁৰালটো পৰিষ্কাৰ কৰি পানী চানী ঢালি চাফা কৰি দিয়াৰ পিছতহে মই আকৌ পোৱালিখিনি তাত সোমোৱাওঁ আৰু সেই কৰ্মটো কৰিয়েই মই মোৰ পৰিয়ালৰ জীৱিকা হিচাপে পালন কৰিছোঁ জীৱিকা পালন কৰোঁতে মোৰ যথেষ্ট আৰ্থিক হেৰিটো ভালেই পাইছোঁ মই যে আমাৰ গাঁৱতো তেনেকুৱা ল'ৰা ছোৱালীয়ে বহুত কৰিছে মোক পৰামৰ্শ লৈ বহুতে কৰিছে আৰু সেইভাগে তেওঁলোকে ফলো ভাল পাইছে মই এতিয়াও আৰু ঘৰ বনাই আছোঁ সেই ঘৰটো ওলোৱাৰ পিছত আকৌ মই পোৱালি এশ দুশমান নহ'লেও কিনি আনি হ'লেও ঘৰতে হেৰি হ'লেও কৰি পিনে উলিয়াই ঘৰৰ চাউল ভাত খুৱাই নহ'লেও দোকানৰপৰা দানা কিনি আনি সেইবিলাক আপডাল কৰোঁ আৰু মোৰ যথেষ্ট লাভ হয় সেই লাভৰ কাৰণে এতিয়া আমাৰ গাঁওখনক মোৰ দৰে যুৱকবিলাককো কৰিবলৈ চেষ্টা কৰিছে এই তেওঁলোকেও বহুত ফল পাইছে

আৰু এই হাঁহ কুকুৰা পুহিবলৈ হ'লে অকণমান কষ্ট কৰিব লাগে ঠাণ্ডাদিনকেইটাতটো বেমাৰ আজাৰ বেছি হৈয়ে থাকে সেইকাৰণে ডক্টৰৰো পৰামৰ্শ ল'ব লাগে ডক্তৰৰ পৰামৰ্শ অনুসৰিহে দৰৱ পাতি দি পিনে হাঁহ কুকুৰাবিলাক পালন কৰিব কৰি জীৱিকাটো উপাৰ্জন কৰিব জীৱিকাটো হেৰি কৰিব পাৰি সেয়েহে মই আমাৰ গাঁৱৰ সকলো ল'ৰা ছোৱালীকে কওঁ যে নিজেই ঘৰতে কিবা ফাৰ্ম এখন খুলি সৰু সুৰা কৰ্ম এটা কৰি থকাটো ভাল বুলি মই ভাবোঁ আৰু অ'ত ত'ত এনেই ঘূৰি ফুৰাতকৈ সেইভাগে নিজে নিজে নিজৰ জীৱিকা উপাৰ্জন কৰাটোৱে মই শ্ৰেষ্ঠ বুলি জানো আৰু ইভাগে ক'বলৈ বৰ হেৰি নায়ে আমি ঘৰতে পোহাই আমি কোনো হেৰি ট্ৰেইনিং লোৱা নাই কোনো হেৰি লোৱা নাই আমি ঘৰতে কৰি যি ভালে যিভাগে ভাবোঁ সেইটোকে কৰি চাওঁ সেই সেইটোকে মই ভাল বুলি ভাবোঁ আৰু ল'ৰা ছোৱালীবিলাকো গাঁৱৰ ল'ৰা ছোৱালীবিলাকেও অকণমান উন্নত হওক নিজেই কিবা এটা কৰি খওক সেইটোৱে ভাবি পিনে মই এই নিজৰ ঘৰতে মৌলিক হাঁহ কুকুৰা পাম স্থাপন কৰিব পাৰি পৰিকল্পনাৰ পৰা নিচ কৰি অঁ পাম স্থাপন কৰিব পাৰিব বুলি মই ল'ৰা ছোৱালীবিলাককো শিকাওঁ কওঁ সেই আৰু ক'বলগীয়া নাই

আৰু এতিয়া মই নিজেও ঘৰত আকৌ এতিয়া দুটাকৈ বাঁহ ঘৰ বনাই আছোঁ সেই ঘৰ বনাই শেষ হ'লে আকৌ নতুনকৈ আকৌ পোৱালি ভৰাম বুলি নিজৰ সেই জীৱিকাটো উপাৰ্জন কৰিম বুলি ভাবিছোঁ

অকণমান কমা আৰু ক'বলগীয়াখিনি ক'লোঁৱেই মই